শেহতীয়াকৈ বুলি ক'ব গ'লে নোপোৱা নহয় নতুনকে মানে আমি এচি এটা লৈছিলোঁ তাৰপিছত তাহাঁতে যোনদিনাখন ল'লোঁ আমাৰ ল'বৰ দিন হ'ল কেইদিনমান আমি লোৱাৰ তাহাঁতে কিমান দিন হ'ল এসপ্তাহ হৈ গ'ল গৰম আছিল এইকেইদিন বিৰাট এসপ্তাহ তাহাঁতে আমাৰ ইনষ্টল কৰিবই অহা নাই ফোন কৰিছোঁ দোকানত এক দিন ক'লে ফোন কৰিযে আমি কাইলৈ যাই আছোঁ বুলি ক'লে তাৰপিছত আমি ক'লোঁ ঠিক আছে আহক তেতিয়াহ'লে তাৰপিছত তাক আমি ফোন কৰি আছোঁ ৰাতিপুৱাৰ পৰা ৰাতি হ'ল ফোন নুঠায় দুদিন হ'ল আমি ফোন কৰিছোঁ ফোন নুঠায় তাৰপাছততো আমাৰ মাথাটো গৰম হ'ল কি হ'ব এতিয়া তাৰপিছত এসপ্তাহৰ পিছত আমি দোকানত গৈছোঁ আমি য'ৰ পৰা আমি লৈছিলোঁ তাতে যাই আমি কলোঁ যে আপোনালোকে ইনষ্টল কৰিব আহিব নে আমি এচিটো ঘুৰাই দিম এনেকে ক'লোঁ তাৰপিছত তাহাঁতেও ক'লে যে বেয়া নাপাব মানে এইকেইদিন বিৰাট গৰমৰ কাৰণে অলপ মানুহ কম হৈ আছে আমি ক'লোঁ সেইবিলাকতো আমিওতো গৰমত ভুগি আছোঁ তো আপোনালোকে এইগিলাখন নাজানো যি কৰে কৰক আমাক হয় এ চি ঘূৰাই লওক নহ'লে আমাক মানুহ পঠাই দিয়ক তাৰ পিছদিনাখন ফোন কৰিছে কোন কোনে ফোন কৰিলে আৰু কৰিছে কোনোবা এটা ফোন কৰি কৈছে আমি ইনষ্টল কৰিব যাই আছোঁ ঠিক আছে তাৰ পিছত ইনষ্টল কৰিলে বহুত টাইম লগাইছে ইনষ্টল কৰোঁতে ৰাতিপুৱা দুটা মানত আহিছিল মানে দুপৰীয়া আহি কিনে ৰাতি হৈ গ'ল ইনষ্টল কৰিল কৰি মেলি সি গুচি গ'ল তাৰপিছততো অলপ ঠাণ্ডা পৰিল সেইকেইদিনমান হ'লেও আমি এচিটো অলপ এদিন দুদিনমান লগাইছিলোঁ তাৰপিছততো এসপ্তাহমান বিৰাট ঠাণ্ডা পৰিল বৰষুণ দিলে বৰষুণ দিয়াৰ কাৰণে আমি আৰু ইমান আৰু ভাবিছোঁ ঠিক আছে আৰু এচিটো আমি ইমান ইউজ কৰা নাই তাৰপিছত আমি দুদিন গৰম দিলে দিওঁতেতো আমি এ চিটো চলালোঁ নাই তাৰপিছততো এতিয়া কি হয় এচিটোতো এতিয়া ঠাণ্ডা নহয় তাৰপিছত আকৌ আমি ফোন কৰিলোঁ তাক যোনে লগাব আহিছিল তাৰ নামটো আছিল নন্দন আমি ফোন কৰিলোঁ ফোন কৰা দেখি সি আহিল আহি ক'লে কি গেছটো বোলে নাই সি ক'লে আমি গেছ ভৰাই দিম সেনেকৈ ক'লে আমি বোলো ঠিক আছে গেছ ভৰাওক গেছ ভৰাই দিলে গেছ ভৰাই দিয়াৰ পিছত আমি আৰু কি কৰিলোঁ তাক সি ক'লে কি গেছৰ পইচা নাহে আমি পইচা দিব লাগিব পইচা দিলোঁ আমি সি তাৰপিছত আমাৰ পৰা আৰু এক্সট্ৰাকে গেছৰ পইচা ল'লে পইচা লৈ কিনে আকৌ কি কৰিলে সি গ'ল তাৰপিছততো এদিন পিছত আকৌতো গেছ নোহোৱা হ'ল আকৌ ঠাণ্ডা নোহোৱা হৈছে তাৰপিছত আমি দোকানত ফোন কৰিলোঁ এতিয়াতো দোকানীয়ে কৈছে কি নাই সেইটো বোলে কোম্পানীৰ মানুহে নাছিল কোনোবা বেলেগে আহি লগাইছে এতিয়া মানে হাহাকাৰ আৰু ইফালৰ পৰা সিফালে কোম্পানীয়ে কয় দোকানক ঠেলি দিয়ে দোকানীয়ে কোম্পানীক ঠেলি দিয়ে এতিয়া মানে তাৰ পিছত কোনোবা এটা আহি কিনে খুলি লৈ গ'ল গোটেই মানে পাইপডাল পিঞ্চ এতিয়া মানে হাহাকাৰ লাগিছে তাৰ পিছত আৰু হাহাকাৰ লাগিছে লাগি লাগি এতিয়া মানে কি কৰোঁ এতিয়া মানে আমি এতিয়া কি কৰোঁ মানে মানে এইকেইদিন মানুহ মানে পূৰা চিনি পাই গৈছোঁ আৰু এতিয়া মানে কি হ'ল তাৰ পিছত আৰু কালি এজন আহিল আহি কিনে আকৌ আমাক জমা দি গৈছে দি কিনে কি কৰিছে সেই পুৰণা পাইপডালে ঠিক কৰি দি গৈছে তাৰপিছত আমি আকৌ আমি ঘূৰাই দিছোঁ আমি কৈছোঁ হয় আমাক নতুন পাইপ দিয়ক নহ'লে এচি লৈ যাওক এতিয়া তাহাঁতে তাৰমানে কি বা এতিয়া বহুত মানে নাটক কৰি আছে এচিটোৰ কাৰণে এতিয়া মানে যোনজন ল'ৰাই আমাৰ এচিটো লগাব আহিছিল সিও এতিয়া কোম্পানীক ঠেলি দিছে যে নাই আমাৰ এচিটো বোলে কোনোবা বেলেগে বেয়া কৰিছে ওপৰত কোনোবা মানে ওপৰত মানে আমি য'ত এচিটোৰ আউটডোৰটো লগাইছিলোঁ তাতে বোলে কোনোবা বেলেগে কিবা বেয়া কৰিছে মানে এতিয়া তাৰ গাত দোষটো পৰিছে কাৰণে মানে সেনেকুৱাকৈ এতিয়া মানে কোম্পানী আৰু দোকান আৰু তাৰ মাজত মানে এই দুনিয়াৰ মানে নাটক আৰু চলি আছে যোনটো মানে আমি ট্ৰাবোল মানে ফেচ কৰি আছোঁ সেইটোৱেই আৰু শেহতীয়াকৈ এইখিনিয়ে আৰু প্ৰব্লেম পাই আছোঁ বেলেগ নাই